কাপোৰ আমি কম পানীত ধুব লাগিলে আমি তিনিটা বাল্টিত ব্যৱহাৰ কৰোঁ এটা বাল্টিত অলপ লওঁ সেইটো বাল্টিৰ পৰা অঁতাই আৰু নেক্সট বাল্টিটোত দিওঁ সেইটো বাল্টিত অঁতাই পিছত লাষ্টত সেইটো বাল্টিত অঁতাই আমি কাপোৰখিনি আঁতি মেলি দিওঁ তেতিয়া কম খৰচতে হয় আৰু খৰাং বতৰত কাপোৰ শুকোৱাটো সহজ খৰাং বতৰত কাপোৰ মানে বতাহ বা লাগিও বা ৰ'দ বতৰ ভাল খৰাং বতৰত সেইকাৰণে সোনকালে কাপোৰ শুকায় কিন্তু সেমেকা বতৰত বাৰিষা দিনত কাপোৰ শুকোৱাটো অলপ দিগদাৰ সেইকাৰণে কাপোৰটো কি কৰিব লাগে আমি শুকান কাপোৰেদি চেপি লৈ কাপোৰটো জোকাৰি মেলি দিব লাগে তেতিয়া সোনকালে শুকায় হ'বনে